অ' মোৰ ভাই ভনী আছে ভাইটি এটা আছে ভণ্টী এজনী আছে মই তেওঁলোকৰ সৈতে একেবাৰে একে বুলি ক'বও নোৱাৰোঁ তেওঁলোকৰ লগত যিহেতুকে মোৰ বয়সৰ পাৰ্থক্যটো আছে গতিকে তেওঁলোকৰ চিন্তা ধাৰাৰ লগত মোৰ চিন্তা ধাৰা বহুতখিনি প্ৰভেদ আছে আৰু বহুত ক্ষেত্ৰত দেখা পাওঁ যে তেওঁলোকে হয়তো মোতকৈ তেওঁলোক অলপ বেছি মেছিয়ৰ্ড তেওঁলোকে কথাবোৰ মোতকৈ অলপ ভালকৈ চিন্তা কৰে আৰু ক'ৰবাত ক'ৰবাত হয়টো বা মোৰ বয়সৰ বয়সত মই ডাঙৰ হোৱা কাৰণে মোৰ মেছিয়ৰিটিটোয়ে তেওঁলোকতকৈ অলপ আগতীয়াকৈ কিছুমান কথা চিন্তা কৰিবলৈ মোক শিকায় বা সহ সুবিধা দিয়ে